কি কৰিছা মই ময়ো এতিয়া বৰ্তমান এনেই আছোঁ আৰু প্ৰগ্ৰেম অ' এই যে মই তাকেই ক'ম বুলি ভাবিছিলোঁ আমাৰ নেহেৰুবালি ফিল্ডত যে প্ৰগ্ৰমটো হ'ব যে তালৈ যাম ভবিছিলোঁ তাকেই একেলগে যাওঁগৈ ব'লা অ' বহুত ডাঙৰকৈ পাতিব বোলে হয় গৈ বহুত ভাল লাগিলহেঁতেন তাকেই মই ভাবিছোঁ অলপ সোনকালে যাওঁগৈ নেকি এনেইটো দিন যোৰা কাৰ্যসূচী হ'ব ৰাতিপুৱা নটা বজাৰ পৰা প্ৰগ্ৰেম আছে যদিওটো নৃত্য গীতৰ অনুষ্ঠানবিলাক বাৰটা মানৰ পৰা আৰম্ভ কৰিব বুলি শুনিছোঁ বাৰটাৰ পৰা মানে আৰম্ভ হ'ব প্ৰথমতে মানে গীতবিলাক দিব খগেন মহন্তৰ গীতৰ মানে প্ৰতিযোগিতা মূলকো কিছুমান গীত হ'ব আৰু বিভিন্ন জনগোষ্ঠীয় মানে কলা সংস্কৃতিৰ লগত জড়িত কিছুমান মানে হেৰি হ'ব নৃত্য গীত হ'ব এই নৃত্যখিনি চাবৰ কাৰণে মোৰ বহুত মন সেইবাবে গোটেইখিনি দেখিব পাম নহ'লে অ' ভালো লাগিব জনগোষ্ঠীয়বিলাক আৰু ড্ৰেছবোৰ ভাল লাগেতো সিহঁতৰ সেইকাৰণে মানে আৰু সকলোৰে বেলেগ বেলেগ নৃত্য যিহেতু গ্ৰুপ গ্ৰুপ হিচাপে নাচিব ভাল লাগিলহেঁতেন সেইবাবেই অলপ সোনকালে যাওঁ যদি তোমাৰ অসুবিধা নহয় অ' আমি এঘাৰটা বজাত এঘাৰটামানত ওলাই দিওঁ ঠিক আছে আহিবা দেই অলপ সোনকালে অ' ঠিক আছে